আমাৰ ঘৰত কিতাপ পঢ়াৰ এটা পৰিৱেশ পৰিৱেশটো আচলতে নিজে কৰি ল'ব লাগিব আমি মোৰ কথাটো কৈছোঁ সৰুৰ কালৰ পৰা মই যথেষ্ট কিতাপ পঢ়োঁ আগতে কেৰাচিন তেলৰ চাকি জ্বলাই এইত চাকিৰ পোহৰতে প্ৰায় কিতাপ পঢ়োঁতে আৰু কুকুৰাই ডাক দিয়েগৈ তেতিয়াহে টোপনি যাওঁ সেই গতিকে মই তেনেকৈ কিতাপ পঢ়া মানুহ তাৰপিছত এতিয়া বিভিন্ন ধৰ্মীয় শাস্ত্ৰ অৰ্থাৎ ভাগৱত আদি চৰ্চা কৰি থাকোঁ পঢ়ি থাকোঁ খালি চকুৰ পৰা অকণমান অসুবিধা পাইছোঁ এটা চকু অপাৰেচন কৰি লোৱাৰ পিছত এতিয়া আকৌ পঢ়িব পাৰিছোঁ গতিকে মই দৈনন্দিন এতিয়া শাস্ত্ৰবিলাক পঢ়োঁ আৰু পৰিৱেশটো নিজে ৰচনা কৰি লোৱা বস্তু সেইমতে পৰিৱেশ এটা সৃষ্টি কৰি মই কিতাপ পঢ়ি ভাল পাওঁ পঢ়োঁ ইমানেই আৰু